আঞ্চলিক উপভাষা মই শিকা নাই অসমীয়া উপভাষা বুলি ক'লে আচলতে আমি তিনিটা উপভাষাৰ কথা বুজোঁ উজনি উজনি অসমৰ উপভাষা নামনি অসমৰ উপভাষা আৰু নামনি অসমৰ উপভাষাটোক দুটা ভাগত ভাগ কৰা হৈছে গোৱালপৰীয়া আৰু কামৰূপী গতিকে উজনি কামৰূপী আৰু গোৱালপৰীয়া এই তিনিটাৰ আমি কথা মনলৈ আহে উজনি অসমৰ উপভাষাটো একদম পুৰা শিৱ শিৱসাগৰীয় ভাষাটো হয় মূল যিটো মান্য ভাষা গতিকে ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা একদম নগাঁওলৈকে আমাৰ নগাঁওলৈকে আচলতে গোটেইখিনি উজনি অসমৰ উপভাষাৰ ভিতৰতে পেলাব পাৰি আৰু তাৰ পিছত আমি যদি গোৱাল কামৰূপী চাওঁ কামৰূপী কামৰূপ জিলাৰ নগাঁও জিলা নলবাৰী জিলা বৰপেটীয়া জিলা এই সকলোবিলাক ভাষাকে অচলতে কি কামৰূপ উপভাষাৰ মাজত পৰে আৰু পিছলৈ যিখিনি আছে সেইখিনি গোৱালপৰীয়া উপভাষাত পৰে গোৱালপৰীয়া উপভাষাৰো তাৰ তেনেকৈ কিছুমান ভাগ বতৰা আছে যে পূব অঞ্চলৰ গোৱালপাৰা উপভাষা পশ্চিম অঞ্চলৰ উপভাষা পূব পশ্চিম আৰু পূব উত্তৰ পূব দক্ষিণ পশ্চিম এনেকুৱাধৰণে তাৰ ভাগ হৈছে ঘাটিয়া এনেকুৱা কিমান উপভাষাত ভাগ কৰিছে ঠিক নাই কামৰূপটো আছে বজালী উপভাষা বকো আৰু ছয়গাঁও উপভাষা তাৰপিছত বাইহাটা চাৰিআলি বাইহাটা বাইহাটা উপভাষা মানে বাইহাটা চাৰিআলিৰ তাৰপিছতে এনেকৈ ডিমৰীয়া এইবোৰ বেলেগ বেলেগকৈ আছে কামৰূপৰ মাজতে কিছুমান থলুৱা আকৌ আঞ্চলিক উপভাষা পোৱা যায় লগতে এটা অঞ্চলৰ উপভাষাৰ লগত সেই এটা একে কামৰূপী উপভাষাৰে আকৌ যদি নদীখনৰ ব্ৰহ্মপুত্ৰখনৰ ইপাৰ সিপাৰৰ উপভাষা মানে কোৱা মানুহৰ মাজতো কিছুমান বিভাগ বিভেদ আছে মানে ভাষা কোৱাতো বিভেদ আছে তেওঁলোকৰ উচ্চাৰণ তেওঁলোকৰ ভাৱ ভংগী বিলাক আচলতে নিমিলে আৰু দ্বিতীয় আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমাৰ যিটো উজনি অসমৰ উপভাষা উজনি অসমৰ উপভাষাটো যদিও কোৱা হয় তিনিচুকীয়াৰ পৰা একদম নগাঁওলৈকে ভাষাটো প্ৰায় একেই কিন্তু ঠিক তেনেকৈ যদিও কোৱা হৈছে নগাঁও অঞ্চলৰ উপভাষাটো একেই কিন্তু নগাঁৱতে আকৌ কিছুমান জনজাতীয় ভাষাৰ লগত মানে আমাৰ নগঞা বেলেগ মানুহখিনিৰ লগত মিক্স হৈ কি হৈছে অলপ হ'লেও ভাষাটো মিশ্ৰণ ঘটি তাতে উচ্চাৰণত ভাৰসাম্য ঘটিছে যেনে ধৰক ক'বলৈ গ'লে আমাৰ এৰাল শব্দটো আমাৰ নগাঁও ভাষাত কয় এআল আ উচ্চাৰণ কৰে ৰটো আ উচ্চাৰণ কৰে ৰটো প্ৰায় ফুটি নুঠে এনেকুৱা ধৰণে কিছুমান ধৰি লওক পাৰ্থক্য দেখা পোৱা যায় গতি যদিও কোৱা হৈছে যে তিনিচুকীয়াৰ পৰা নগাঁওলৈকে ভাষাটো প্ৰায় একেই তথাপিও নগাঁও নগঞা উপভাষা দিপাংকৰ কমল নামৰ ভাষাবিদ এজনে নগাঁও উপভাষা হিচাপেও তেওঁ আকৌ ভাগ কৰি দেখুৱাইছে এনেদৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গোটেই ভাষাটো কোৱাৰ সুৰ ভাৱ ভংগী অঞ্চল ভেদে আচলতে ভিন ভিন ক্ষেত্ৰত পাৰ্থক্য দেখা পোৱা যায়